আমাৰ গ্ৰাম্য সমাজত বিভিন্ন প্ৰতিভাসম্পন্ন লোকসকল বাস কৰে বিভিন্ন তেওঁলোকৰ নিজস্ব বহুতো প্ৰতিভা থাকে কিন্তু তেওঁলোকে তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ তেনেকুৱা ঠিক তেনেকুৱা উচিত মঞ্চ নাপায় আৰু তেওঁলোকে নিজৰ প্ৰতিভাসমূহ তেনেদৰেই লুপ্ত হৈ যায় বহুলোকৰ তো তাৰে ভিতৰত কিছুমানে হয়তো তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবলৈ ওলাই আহে যদিও ও তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক ইমান সবল নহয় যে তেওঁলোকে যিকোনো এটা আৰু যিকোনো এখন মঞ্চত তেওঁলোক যাব পাৰিব তো সেইক্ষেত্ৰত ভাল ব্যৱস্থা হ'ব লাগে তেওঁলোকে বিভিন্ন ব্যক্তি আছে আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলে বিভিন্ন নাটক কৰে তেওঁলোকে বাটৰ নাট আৰু বিভিন্ন নাটক আদি কৰে যদিও তেওঁলোকে তেওঁলোকে সিমানখিনিলৈকে প্ৰতিভাখিনি তেওঁলোকে বিকাশ কৰিব নোৱাৰে ফলত তেওঁলোকৰ আজিৰ আজিৰ যুগত বহুতো নাটক হয়তো বাটৰ নাট হওক এনেকুৱা নাটকসমূহ প্ৰচলন নোহোৱা হৈ গৈছে তেওঁলোকৰ প্ৰতিভাসমূহ বিকশিত হোৱাৰ পথতেই লুপ্ত হ'বলৈ পাইছে তো তেওঁলোকে নিজৰ প্ৰতিভাসমূহ দেখুওৱা সিমানতো প্ৰদৰ্শন কৰিব নোৱাৰিছে তেওঁলোকে আৰ্থিকভাৱে হয়তো সবল হ'লে তেওঁলোকৰ আৰু ভালদৰে তেওঁলোকে এই সংস্কৃতিৰ দিশত কলা সংস্কৃতি আৰু আগবঢ়াই লৈ যাব পাৰিলেহেঁতেন